হেল্ল' নমস্কাৰ ছাৰ অঁ মোক ট্ৰেইনৰ টিকেট এটা লাগিছিলে চেন্নাইলে যাবৰ কাৰণে তাক কেনেকে পাম টিকেটটো হয় এসপ্তাহত এবাৰ চলে ন মই বিছ তাৰিখ বিছ তাৰিখ মানে যাম বুলি ভাবিছিলোঁ

অঁ চেক কৰিবচোন হয় হয় লখিমপুৰৰ পৰা হয় পাইছোঁ পাইছোঁ কওকচোন

আপুনি ক'ৰ পৰা কৰিব ছাৰ হয় এনেই চাৰ কেইদিনমান লাগিব বাৰু হয় ছাৰ হয় হয়

শ্লিপাৰ লাগিব মোক

হয়

ঠিক আছে ছাৰ মোৰ নামত কৰিব ছাৰ হয় বিকাশ নাথ হয় ছাৰ হ'ব